মোৰ প্ৰিয় শিল্পী বুলি ক'বলৈ গ'লে জুবিন গাৰ্গ অসমৰ জুবিন গাৰ্গক মই এইটো কাৰণে ভাল পাওঁ তেওঁৰ সুৰ তেওঁৰ গীত তেওঁৰ গীতৰ কথা তেওঁ যিবিলাক গীত লিখে তাত তেওঁৰ মনৰ ভাববিলাক প্ৰতিফলন হয় তেওঁ আচল অৰ্থত কেনেকুৱা ধৰণৰ মানুহ তেওঁৰ মনত কি ধৰণৰ চিন্তা চলি থাকে তেওঁ এজন মানুহক লৈ বা প্ৰকৃতিক লৈ বা এইখন সমাজকলৈ তেওঁ মনৰ চিন্তা ধাৰাবিলাক কি হয় হেয়া তেওঁৰ নিজৰ গানত প্ৰতিফলন হোৱা দেখা যায় সেইবাবে তেখেতক মই ব্যক্তিগতভাৱে ভাল পাওঁ তেওঁৰ গান লিখাৰ শৈলী আৰু বিশেষকৈ তেওঁৰ ব্যক্তিত্ব

মই অনুসৰণ কৰিবলৈ কেতিয়াও নাযাওঁ কাৰণ জুবিন গাৰ্গ সদায় জুবিন গাৰ্গেই মই সদায় মইয়েই তেওঁক চাই আমি তেওঁৰ কাম কৰা শৈলীটো অকণমান অনুসৰণ কৰিব পাৰোঁ যে তেওঁ মানুহৰ হৈ এনেকুৱা কাম কৰিছে তেনেকুৱা কাম কৰিছে কিন্তু তেওঁক আমি একেবাৰেই তেওঁৰ ষ্টাইলটো ফল' কৰাটো আমাৰ বাবে সম্ভৱ নহয় তেওঁক তেওঁৰ গানৰ সুৰ আনতকৈ সদায় পৃথক তেওঁৰ গানৰ সুৰ ভাল লাগে তেওঁৰ লিখাবোৰ ভাল লাগে আৰু তেওঁৰ কণ্ঠ ভাল লাগে আৰু তেওঁ মানুহৰ হকে যি কাম কৰিছে তেওঁ সদায় যি কাম কৰে সদায় আনৰ বাবে কৰে তেওঁ কেতিয়াও আনৰ বাবে অহিত চিন্তা নকৰে নিজৰ বাবে কেতিয়াও তেওঁ চিন্তা নকৰে নকৰে সদায় তেওঁ আনৰ বাবেই চিন্তা কৰে আৰু এজন শিল্পী কেতিয়াও নিজৰ ব্যক্তিগত লাভালাভৰ বাবে নহয় বুলি মই ভাবোঁ মোৰ ধাৰণাৰে এজন শিল্পী সদায় আনৰ বাবে তেওঁৰ নিজৰ

আৰ্টৰ জৰিয়তে মানে তেওঁ যদি গানেই গায় বা নাচেই কৰে বা ছবিয়েই আকে তাৰ সেইই ছবিৰ সেই গানৰ জৰিয়তে আনলৈ তেওঁ মনৰ ভাববিলাক বাৰ্তাবিলাক প্ৰেৰণ কৰিব লাগে সেয়া শিল্পীসকলৰ এটা দ্বায়িত্ব বুলি মই ভাবোঁ তেওঁৰ নিজৰ ভালপোৱা কামৰ জৰিয়তে আনৰ নিজৰ ৰূপটো দেখুৱা আৰু যি কাম জুবিন গাৰ্গে কৰি আহিছে তেওঁ সদায় আনৰ বাবে কাম কৰি আছে আনৰ হিত চিন্তা কৰিয়েই কাম কৰি আছে তেওঁ নিজে নাখাই আনৰ বাবে চিন্তা কৰে নিজলৈ নথয় তেওঁ আনৰ বাবেই যেতিয়া আনৰ সহায়ৰ বাবে যেতিয়া কাম কৰে তেনেকুৱা ধৰণৰ কিছুমান কৰ্ম তেওঁৰ দেখি ব্যক্তিগতভাৱে মই তেখেতক বহুত বেছি ভাল পাওঁ